হয়

অ গাড়ীখন কি গাড়ী হয় পেট্ৰল পেট্ৰলিং হয় ন' অ ক'ৰবাত কিজানি তেল ভৰালে কিজানি

অ লৈ আহিব ঠিক আছে